মই এজন গাঁৱত বাস কৰা নিবাসী আমি মাছ ধৰাতো আমাৰ বাবে এটা জীৱিকা মাছ ধৰি আমি অৰ্থ উপাৰ্জন কৰিব পাৰোঁ আজি মই মাছ ধৰিবৰ কাৰণে কেনেদৰে প্ৰস্তুতি কৰা হয় তাৰ বিষয়ে ক'বলৈ ওলাইছোঁ মাছ ধৰিবলৈ দুই ধৰণে মাছ ধৰিব পাৰি এটা হৈছে পানীত ননমাকৈ আৰু এটা হৈছে পানীত নমাকৈ নামি লৈ মানে পানীত ননমাকৈ আমি মাছ ধৰিব হ'লে বহুতো সঁজুলি আছে যেনেদৰে ক'বলৈ গ'লে বৰশী জাল যেনেকৈ জালো আছে দুই ধৰণৰ খেৱালি আৰু পৰঙি বা টঙি জাল বুলি কোৱা হয় বৰশী বৰশী দুই ধৰণৰ এটা হৈছে ডাং বৰশী এটা হৈছে হাত বৰশী যি ডাং বৰশীত আমি এজেগাত ৰৈ মাছৰ বাবে প্ৰিয় খাদ্যবোৰ লগাই আমি আঁতৰৰ পৰা তুলিব পাৰোঁ আৰু হৈছে হাত বৰশী হৈছে মানুহজন নিজে গৈ আমি বৰশীটো থৈ আহি মাছ থৈ আহি পিছদিনা আমি সেই বৰশীটো উঠাই আনো এইটোক কয় ডাং বৰশী হাত বৰশী হাত বৰশী ভুল হৈছে হাত বৰশী এতিয়া আমি ক'বলৈ গ'লে পানীত গৈ কিদৰে মাছ ধৰিব পাৰোঁ পানীত গৈ আমি জাকৈ পল জুলুকি আন এনে ধৰণৰ সজুঁলীৰে আমি মাছ ধৰিবৰ কাৰণে প্ৰস্তুতি কৰিব পাৰোঁ যেনেদৰে লাঙি লাঙিখন আমি কম পানীত গৈ পাতি থৈ আহি পিছদিনা আমি সেইখন চাব পাৰোঁ জাকৈ জাকৈৰে এখন মাছ ধৰিবলৈ প্ৰস্তুতি কৰা এখন সঁজুলি যি আপোনাৰ বাঁহেৰে বাঁহেৰে তৈয়াৰ কৰা হয় সেইখন আমি মাছ ধৰিবৰ বাবে কম পানীত এডাল ৰছীৰ দৰে হাতত টানি নিয়া হয় টানি নি পিনে অলপ চোচোৰাৰ পাছত ঘোদালি লৈ উঠাই চোৱা হয় তাত মাছ সোমাইছে নেকি পল পল আমি ইয়াত কি বুলি গাঁৱলীয়া ভাষাত ক'বলৈ গ'লে চবিয়াই মৰা বুলি কয় যি প'ল মাৰোতে এজেগাৰ পৰা আন এজেগাত এজেগাৰ পৰা আন এজেগাত মৰা হয় তেনেদৰে পলৰ যি মাছৰ মাছৰ মাছটো সোমোৱাৰ পিছত যিটো শব্দ দিয়ে সেই শব্দত মাছটো ধৰা হয় গম পোৱা যায় যে মাছটোৰ পলত পৰিলে জুলুকি জুলুকি এতিয়া ক'বলৈ গ'লে আমি মাছৰ কাৰণে প্ৰিয় খাদ্য দি সেই জুলুকিৰে আমি বোৱা হয় সেই বোৱাৰ পিছত সেই মাছখিনি আমি ধৰিব পৰা যায় তাক আমি তেনেদৰেই মাছ ধৰাৰ প্ৰস্তুতি কৰিব পাৰোঁ